হয় মই নাচৰ ৰিলছ আৰু শ্বৰ্ট চাওঁ লগতে মই ফেচবুক পেজ বহুকেইটা মই ফ'ল' কৰি থোৱা আছে তাৰপৰা মই নাচ চাওঁ শিকোঁ যিহেতু ময়ো নাচি ভাল পাওঁ নাচৰ প্ৰতি মোক বেলেগ এটা এটা ৰাপ আছে বেলেগ এটা টান আছে যিহেতু মই এগৰাকী অসমীয়া মই বিহু নাচোঁ গতিকে মই বিহু নাচিবলৈ যেতিয়া শিকিছিলোঁ তেতিয়া মই এগৰাকী বিশেষ শিল্পীক মই বিশেষভাৱে মানে ফ'ল' কৰিছিলোঁ তেখেত হৈছে মাধুৰীমা চৌধুৰী বাইদেউ বাইদেউ আছিলে আমাৰ গুৱাহাটীৰ লতাশিলৰ এগৰাকী বিহু সম্ৰাজ্ঞী আৰু তেখেতে আমাৰ নৱপ্ৰজন্মক বহুখিনি দি থৈ গৈছে তেখেতৰ নৃত্যৰ যি লয়লাস হয়তো আমাৰ অসমত দ্বিতীয় এগৰাকী নোলাব তেখেতৰপৰা আমাৰ শিকিবলগা বহুত আছে গতিকে তেখেত এগৰাকী মোৰ গুৰু আৰু তেখেত এগৰাকী মোৰ প্ৰিয় শিল্পী নৃত্যশিল্পী লগতে মেঘৰঞ্জনি মেধি বা পংকজ ইংতি আৰু উদয়শংকৰ বৰুৱা ছাৰৰ নৃত্যৰপৰাও বহুখিনি শিকিবলগা আছে তেওঁলোক আমাৰ অসমৰ একো একোজন নাম জ্বলা নৃত্যশিল্পী লগতে আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে ডি আই ডি লিটল চেমছত ফ্ল'ৰিনা গগৈ আৰু বহুকেইজন নৃত্যশিল্পীয়ে আমাৰ অসমক প্ৰতিনিধিত্ব কৰিছে অসমলৈ সুনাম কঢ়িয়াই আনিছে তেওঁলোকৰ নামো মোৰ থোৰতে কৈ থ'ম বুলি ভাবিছোঁ আৰু তেওঁলোকো মোৰ একো একোজন প্ৰিয় শিল্পী লগতে অৰুণাচলৰপৰাও এজন ৰেমু বুলি এজনে গৈছিলে তেখেতো মোৰ প্ৰিয় হয় ইয়াৰোপৰিও ৰেমুছাৰ ৰাঘৱ তেওঁলোক দুজনো মোৰ একো একোজন প্ৰিয় শিল্পী তেওঁলোকৰপৰা আমাৰ শিকিবলগীয়া আছে বহুখিনি শিকিবলগীয়া আছে নৱপ্ৰজন্মই ইয়াৰ উপৰিও ইয়াৰোপৰিও